অঁ কোৱা নিহাৰীকা ভাল ভাল তোমাৰ ভালনে অঁ তাকে তাকে ভালে আছা অঁ অঁ কি ক'বা অলপ মানে ব্যস্ত কি ক'বা আৰু অঁ ভালে ভালে তাই ভাল অঁ আছোঁ আৰু তেনেকৈ অঁ অঁ আছে আছে সিহঁত কি কয় স্কুলত দিছোঁ অঁ অঁ অঁ ডাঙৰ হ'ল ডাঙৰ হ'ল অঁ তোমাৰ তোমাৰ ছোৱালী ছোৱালীজনী দিলা নেকি স্কুলত টু পাইছেগৈ ন ঠিকে আছে দিয়া তেনে অঁ লগ হ'ব পাৰি অঁ কোন দিনা লগ পালে ভাল হ'ব বাৰু অঁ দেওবাৰ বন্ধ দিন ন আচ্ছা অঁ ক'লৈ গ'লে ভাল হ'ব অঁ অঁ নতুনকৈ অঁ হয় হয় অঁ তাত নতুনকৈ খুলিছে যে পাৰ্ক এখন ন অঁ ভাল হ'ব ভাল হ'ব অঁ পাৰি পাৰি কিয় নোৱাৰি দেওবাৰে ন অঁ অঁ দেওবাৰে ঠিক আছে দিয়া অঁ অঁ তিনি মান বজাত ন অঁ লগ পাম দিয়া হ'ব অঁ অঁ অঁ